জৈৱ সুৰক্ষা পামবোৰত হাঁহ কুকুৰা আমি ধুনীয়াকে গঁৰাল বনাই থওঁ তাতে আমি যত্ন কৰোঁ আৰু সদায় আমি চাফ চিকুণত হাঁহ কুকুৰাবিলাক থওঁ তাতে আমি গঁৰাল বনাই দিওঁ হাঁহ কুকুৰা কণী পাৰিবৰ বাবে আমি যত্নৰে বাঁহ সাজি দিওঁ তাতে হাঁহ কুকুৰাই কণী পাৰে আৰু তাতে পোৱালি ওলায় পোৱালিবিলাক আমি ধুনীয়াকে যত্ন কৰি ৰাখি থওঁ আৰু হাঁহ বা কুকুৰাক আমি নিয়মীয়াভাৱে দানা পানী দি থাকোঁ আৰু তাতে খাই থাকে খোৱাৰ বাবে বহুতখিনি হাঁহ কুকুৰা সৰহভাৱে উৎপন্ন হয় উৎপন্ন হোৱাৰ বাবে আমাৰ বহুতখিনি আমাৰ নিজৰ কিবা এটা আমাৰ ব্যৱসায় কাৰণে আমাৰ বাহি আহে সেই বাহি অহাৰ বাবে কণী বা হাঁহ কণী বা কুকুৰা কণী আমি কিছুমান পোৱালি উলিয়াওঁ কিছুমান আমি বিক্ৰী কৰোঁ আৰু ঘৰত কেতিয়াবা খাবলৈ হয় সেইদৰে আমি হাঁহ কুকুৰা পালন কৰি থাকোঁ